আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে সৰুৰ পৰাই আমি সেই পুথিভঁৰাললৈ যাওঁ বিশেষকৈ যেতিয়া আমাৰ সৰুকালত স্কুলত পঢ়ি থাকোঁতে গৰম বন্ধৰ সময়ত পুথিভঁৰাললৈ গৈ কিতাপ পঢ়োঁ আৰু ঘৰলৈকো আনোঁ মই বিশেষকৈ সৰুকালত বুঢ়ী আইৰ সাধু কাকাদেউতাৰ নাতি আৰু হাতী এনেকুৱা ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপবিলাক পঢ়ি খুব ভাল পাইছিলোঁ যিবিলাক সাধুকথা সাধুকথাৰ কিতাপবিলাক পঢ়ি যথেষ্ট আনন্দ পাইছিলোঁ বৰ্তমানো এতিয়া আমাৰ লাইব্ৰেৰী আছে